হেল্ল' দাদা আপোনালোকৰ ড্ৰাইভাৰজন ৰাতিপুৱা সোনকালে আহি পোৱাৰ কথা আছিলে কিন্তু এতিয়ালৈকেতো তেওঁ আহিয়েই পোৱা নাই এনেকুৱা ধৰণৰ কৰিলেতো আমাৰ বিশেষকৈ অসুবিধা হয় গতিকে আপোনালোকে এইবিলাক দিশত অলপমান চকু দিয়াৰ প্ৰয়োজন আৰু তেনেকুৱা যদি অকৰ্মণ্য মানুহ হয় তেতিয়াহ'লে তেওঁলোকক কৰ্মৰ পৰা অব্যাহতি দিয়ক নহ'লে অলপ সঠিকভাৱে নিজে চোৱা চিতা কৰক